গ্ৰামাঞ্চলৰ লোকক খেলে বিভিন্ন ধৰণে লাভান্বিত কৰে খেল খেলিলে আচলতে শৰীৰ ভালে থাকে শৰীৰ ভালে থাকিলে মনো ভালে থাকে আমাৰ চাৰি পাঁচখনমান গাঁৱৰ মাজত এখনেই ডাঙৰ খেলপথাৰ আছে সেই ডাঙৰ খেলপথাৰত আমি সকলোৱে একগোট হওঁ আৰু একগোট হৈ আমি খেল খেলোঁ তাত কেতিয়াবা বয়সস্থ লোকসমূহ আহিও আমাক সহযোগ কৰে সেই খেলপথাৰত আমি বিভিন্ন ধৰণৰ খেল খেলোঁ যেনে ভলীবল হকী কাবাডী ক্ৰিকেট ইত্যাদিসমূহ আৰু আমাৰ এই খেলপথাৰত বিশেষকৈ ক্ৰিকেট খেলটোৱে বেছিকৈ খেল খেলা হয় আৰু এই ক্ৰিকেট খেলখনৰ খেলপথাৰখন আমি নিজ হাতেৰে প্ৰস্তুত কৰোঁ আৰু কাবাডী ফুটবল হওক যিবোৰ সামগ্ৰী দৰকাৰ হয় সেই দৰকাৰ হোৱা সামগ্ৰীসমূহ আমি কিনিবলৈ আমি সকলোৱে টকা মিলি কিনি আনি খেলোঁ কেতিয়াবা খেলসমূহ আমি দিনতো খেলোঁ দুপৰীয়া সময় কেতিয়াবা গধূলি কেতিয়াবা ৰাতিপুৱা সময়তো খেলোঁ আৰু আমাৰ এই খেলপথাৰত বিভিন্ন ধৰণৰ খেলৰ প্ৰতিযোগিতা পতা হয় বিশেষকৈ ক্ৰিকেট প্ৰতিযোগিতা পতা হয় ক্ৰিকেট খেলৰ প্ৰতিযোগিতা পতা হয় হয় সেই ক্ৰিকেট খেলৰ প্ৰতিযোগিতা আমাৰ ওচৰেই গাঁৱৰ দলটোৱে এইবাৰ প্ৰথম হৈছিলে আৰু এইবাৰ আমাৰ সেই ডাঙৰ খেলপথাৰখনত ফুটবল খেল পতাও এটা কথা আছে গতিকে আমি সকলোৱে মিলি সহযোগ কৰিম আৰু খেলো খেলিম আৰু ৰাতিপুৱা বয়সস্থ লোকসমূহ খোজাকাঢ়িবলৈ ওলাই আহে সেই তেতিয়াই আমি সকলোৱে কথা বতৰা পাতি সকলোৱে আলোচনা কৰি কেনেদৰে খেল খেলিব লাগে কেনেদৰে খেল খেলা হয় সকলোবোৰ আলোচনা কৰা হয় আৰু খেলো খেলা হয় তেনেকৈ